হেল্ল' সৃষ্টি ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মই এটা কথাৰ কাৰণে কল কৰিলোঁ কথাটো হ'ল মই আপোনালোকক এটা অৰ্ডাৰ দিছিলোঁ মানে

দুটা চিকেন বিৰিয়ানীয়ে আৰু দুটা চাও চাও চাওমিনৰ কাৰণে মানে অৰ্ডাৰ দিছিলোঁ কিন্তু এতিয়া অৰ্ডাৰ দিয়া ধৰক আপোনাৰ আপোনালোকক অৰ্ডাৰ দিওঁতে আপোনালোকে কৈছিলে যে আধা ঘণ্টাৰ ভিতৰত আপোনালোকে পাই যাব কিন্তু আধা ঘণ্টাটো পিছৰ কথা এঘণ্টাৰ এঘণ্টাৰ পিছতহে অৰ্ডাৰটো আহি পালে আকৌ আপোনালোকক কিমানবাৰ কল কৰা হৈছে তেতিয়াহে অৰ্ডাৰটো আহি পাইছে কিন্তু অৰ্ডাৰটো আহি পোৱা পিছতো এঘণ্টাৰ পিছত অৰ্ডাৰ আহি পালে কিন্তু আহি পোৱাৰ পিছতো দেখিলোঁ যে তাত মই যিটো অৰ্ডাৰ দিছিলোঁ চিকেন বিৰিয়ানী আৰু চাওমিন দুটা দুটা চিকেন বিৰিয়ানী আৰু দুটা চাওমিনৰ কাৰণে যিটো অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰটো খুলি চাই দেখোঁ যে সেইটো মই দিয়া অৰ্ডাৰটোৰ পৰিৱৰ্তে বেলেগ এটা বেলেগৰ আহিছে দুটা এগ ৰোল আৰু দুটা চিকেন পোলাও আহিছে মইতো সেই দুটা অৰ্ডাৰ কৰা নাছিলোঁ মই এতিয়া এই দুটা অৰ্ডাৰ এতিয়া কি কৰিম এতিয়া অৰ্ডাৰটো আপোনালোকে লৈ যাবনে ৰিফাণ্ড কৰিবনে এনেকুৱা ভুল হ'লেতো ধৰক আমাৰ আপোনালোকে ওৱেইট কৰি যিমান টাইমত দিম বুলি কৈছে সেইমতেতো দিয়াই নাই আধা ঘণ্টাৰ পিছত আধা ঘণ্টা গৈ আছো গৈ আছো গৈ আছো ৰ'ব অলপ সময় আছে পাঁচ মিনিট আছে দহ মিনিট আছে এনেকৈ কৈ কৈ আপোনালোকে এঘণ্টা সময় কৰিলে কিন্তু এঘণ্টাৰ পিছতো অৰ্ডাৰটো যিটো আহিল সেইটো অৰ্ডাৰ ভুল এটা অৰ্ডাৰ পালোঁ গতিকে আমি এতিয়া কি কৰিম এনেকুৱা যদি আপোনালোকে চাৰ্ভিছ দিয়ে তেনেহ'লে আপোনালোকৰ ৰেষ্টুৰেণ্টটো আমি আমি এনেকুৱা ৰেষ্টুৰেণ্টটো আমি পচন্দ নকৰোঁ ধৰক আমাক কথাৰ ৰেছপ'ঞ্চ ভালকৈ ল'ব লা কৰিব লাগে আমি যিটো অৰ্ডাৰ দিছো সেইটোৱে ৰেছপ'ঞ্চ ভালকৈ কৰিব লাগে ধৰক গতিকে আপোনালোকে এনেকুৱা যদি ভুল কৰি থাকে তেনেহ'লে আপোনালোকেতো কাষ্ট'মাৰৰ পৰা বহুত কাষ্ট'মাৰ আপোনালোকে হেৰুৱাই পেলাব লাগিব গতিকে আমাৰ ফালৰপৰা আমি কৈছোঁ আপোনালোকে যিমান পাৰে অতি সোনকালে মোৰ এই অৰ্ডাৰটো ৰিফাণ্ড কৰেনে কি কৰে লৈ গৈ মোক এটা মই যিটো বিচাৰিছোঁ সেইটো অৰ্ডাৰ দিয়ক নহ'লে কিন্তু আমি আকৌ আপোনালোকৰ মালিকৰ লগত কমপ্লেইন কৰিম আকৌ তেতিয়া বহুত আকৌ কিবা কিবি হৈ যাব পাৰে আপোনালোকৰ ধৰক কাৰোবাৰ ক'ৰবাত কিবা পানিছমেনো হ'ব পাৰে গতিকে মানুহে যেতিয়া কথা কয় তেতিয়া আপোনালোকে ভালদৰে ৰেছপ'ঞ্চ কৰিব লাগে কথাটো ভালদৰে শুনিব লাগে আমি সেইটোৱে বিচাৰোঁ তেনেকুৱা ৰেষ্টুৰেণ্টতহে আমি যাম মানে যদি কাষ্ট'মাৰক ভালকৈ সন্তুষ্টই কৰিব নোৱাৰে ভালকৈ চাৰ্ভিছ দিব নোৱাৰে তেনেকুৱা ৰেষ্টুৰেণ্টততো আমি কেতিয়াও নাযাম আমি যে যি ৰেষ্টুৰেণ্টে ভালদৰে কাষ্ট'মাৰক ভালকৈ চাৰ্ভিছ দিয়ে তেনেকুৱা ৰেষ্টুৰেণ্টতহে আমি যাম গতিকে আপোনালোকে মোৰ অৰ্ডাৰটো আকৌ ৰিফাণ্ড কৰি বেলেগ যি যিটো বিচাৰিছোঁ সেইটো অৰ্ডাৰ দিয়ক